মিডিয়াত দেখোৱা বিজ্ঞাপনসমূহৰ বিষয়ে মোৰ ভাবিবলগীয়া তেনেকুৱা একো নাই কিন্তু মই এইবোৰ দৰকাৰী হিচাপেই লওঁ কাৰণ আমি যিহেতু একো একোটা অঞ্চলত থাকোঁ বাহিৰা অঞ্চলত ঘটি থকা বিভিন্ন দুৰ্ঘটনা মহামাৰী বা তেনেকুৱা সুখ দুখৰ খবৰ আমি নিউজতেই চাই গম পাওঁ আৰু এই মনোযোগ আঁতৰোৱা কাৰ্য নহয় কিন্তু কিছুমান ভুৱা আৰু কিছুমান সঁচা নিউজত দেখুৱাই ভুৱা বাতৰিৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা কোনো এজন ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায়